আমাৰ ওচৰতে থকা শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত যিবিলাক আগৰ পুৰণা প্ৰাকৃতিক দৃশ্য আৰু অতি সুন্দৰ মৈদামবিলাক যেনে গদাধৰ চৰাইদেউ জিলাত গদাধৰ মৈদাম আছে আৰু তেনেধৰণে আমাৰ এই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ জয়দৌল আৰু জেৰেঙা পথাৰত যি নেকি জয়মতীক শাস্তি দিয়া কোটকোৰা কেইজোপা আজি আছে নাই নাজানো কিন্তু আমি

বিছ পঁচিছ বছৰ আগত চিনস্বৰূপে পাইছিলোঁ আৰু এতিয়া যেনে আমাৰ শিৱসাগৰত শিৱদৌল শিৱদৌলত যেতিয়া ব্ৰিটিছসকলৰ ৰাজত্বকালত শিৱসাগৰ সাগৰৰ জয়দৌলটোৰ ওপৰৰ কলচীটো গুলিয়াই তেওঁলোকে ভাঙি আনিবলৈ চেষ্টা কৰিছিলে কিন্তু এইটোৰ এটা মহৎ গুণৰ ভগৱন্তৰ তাত সম্পূৰ্ণ জাগিত হৈ থকা বুলি আমি ভাবিব লাগিব যেনে তেওঁলোকে এই কৰ্মটো কৰিবলৈ সাহস কৰিও কৰ্মটো কৰাত সফল নহ'ল কিন্তু অলপ বেকা হৈছিল এই কলচীটো বেকাহে হ'ল কিন্তু নম তাৰপৰা ছিঙিব নোৱাৰিলে আনিব নোৱাৰিলে আৰু পুনৰ এই কলচীটো আকৌ আমাৰ ৰাইজৰ আৰু প্ৰশাসন বিভাগৰ আৰু চৰকাৰৰ যিসকল বিষয় বিষয়াসকলৰ সকলোৱে এই কৰ্মভাগ পুনৰ এই দৌলটি সজাগ কৰি তুলিবৰ কাৰণে চেষ্টা কৰি পুনৰ আকৌ যা যোগাৰ কৰি কৰ্মভাগ কৰিলে আৰু সেই কলচীয়া যি জিলিকি আছে জয়সাগৰত অঁ শিৱসাগৰ শিৱসাগৰ পুখুৰীৰ কাষত শিৱদৌল আৰু জয়সাগৰ পুখুৰীত পাৰত আছে জয়দৌল আৰু মেটেকাৰ ওচৰত আছে কাৰেং এই তলাতল ঘৰ জয়সাগৰত আৰু কাৰেংঘৰ এই দুয়োটোৱে এইটো গদাধৰ দিনতেই এইটো স্থাপিত হোৱাৰ ঘৰ আছিল নে তাৰ আগত কোনোবা ৰজাই কৰিছিলে ইমানখিনি আমি পোৱা নাই তথাপিও আমাৰ মনৰ ভাৱমতে কৈছোঁ গদাধৰহে এই কাৰেংঘৰ তলাতল ঘৰ আৰু তেওঁৰ নিজৰ খেল চাবৰ কাৰণে ৰংঘৰ বনাইছিল আৰু কাৰেংঘৰত তেওঁ বাস কৰিবলৈ বনাইছিল নেকি আৰু তলাতল ঘৰটো কি কাৰণে বনাইছিলে তেওঁৰ তাত মহৎ গুণ এটা আছে বুলি আমি মনত আজিও ভাৱ আহি আছে কিন্তু আমি প্ৰকাশ কৰিব পৰা নাই আজিলৈকে কেনেধৰণে কি এই ঘৰটো কেলৈ বনাইছিলে এইটো আচৰিত হিচাপে যিটো ঘৰত তেওঁ যাবলগীয়া যিটো ছাইডে যোৱা হয় ঘূৰি আকৌ সেইটো চাইডে পোৱা নাযায় ইফালৰ পৰা সিফালে ঘূৰোতে ঘূৰোতে হয়তো এই এটা নদীৰফালে যোৱা ৰাস্তা আছে বুলি শুনিছোঁ সেই ৰাস্তাত টো বন্ধ কৰি ৰাখিলে আৰু সেই ৰাস্তাই দি যদি সোমোৱাবলগীয়া হয় তেতিয়াহ'লে সেইজন মানুহ বা জীৱ জন্তুৱে তেওঁ নৈত জাহ যাব সেয়েহে এই দৰ্জাখন বন্ধ কৰি দিয়াত পুনৰ আমাৰ এতিয়া আমি এতিয়া গ'লেও কিন্তু চাৰি ঘৰটোৰ ভিতৰত চাৰি সীমাটো আমি বিচাৰি উলিয়াব নোৱাৰোঁ কাৰণ আমাৰ সেইখিনি শক্তি নাই আমাৰ দৃষ্টিশক্তিও কমিলে আৰু ভবা শক্তিও কমিলে কিন্তু ভয় ভাবৰ কাৰণে তাত চাৰি সীমাত ঘূৰি ফুৰিবলৈ অকণমান ভিতৰে ভিতৰে ভয় ভাৱ অহা হ'ল আৰু ৰংঘৰৰ ওপৰলৈ উঠি যিটো তাত এখন বেঞ্চ আছিলে সেই বেঞ্চত মনৰ ভাৱৰ মতে হয়তো ৰজাৰ তাত বহি এই ইয়াত খেল চোৱাৰ ব্যৱস্থা কৰি ৰাখিছিল নেকি আৰু যিটো এই কাৰেংঘৰ কাৰেংঘৰটো আমাৰ মনৰ ভাৱটোৰ তাত ৰজা ৰাণী থকা ঘৰ বুলিয়েই আমি ভাবিছোঁ কিন্তু হয় নহয় সেইটো ইমান আমি সঠিককৈ ক'ব পৰা নাই বাৰু যিহেতু আমাৰ এই অপূৰ্ব যিখিনি স্মৃতি আমি যেতিয়াৰপৰাই এতিয়ালৈকে পাইছোঁৱে আৰু আমাৰ পিছতো কিমান দিন তেওঁলোকে জীয়াই থাকিব এই কথা আমি সম্পূৰ্ণকৈ ক'ব নোৱাৰিম কিন্তু হাজাৰ হাজাৰ বছৰো হ'ব হয়তো সহস্ৰ সহস্ৰ যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে তেওঁলোকো জীৱিত হৈয়ে আমাক ৰাখিব আৰু সেই জীৱিত ফলতেই যিহেতু ভৱিষ্যতৰ উত্তৰ পূৰ্বৰ উৎপত্তিসকলে সেই বিবেচনা কৰিবলৈ নতুন নতুন আলোচনা নতুন নতুন বৈজ্ঞানিকে বিবেচনা কৰিবও পাৰে যে এই বস্তুটো ক'ত হৈছিলে ক'ৰপৰা আহিছিলে কেনেকৈ হৈছে এই কথাষাৰ আমি নিজেই ক'বতো নোৱাৰোঁৱেই আমাৰ সেইখিনি শক্তি নাই গতিকে যিসকলে এইবিলাকৰ প্ৰতি অগ্ৰহ হৈ আছে সেইসকলেতো আজিও চিন্তা কৰিছে এই বস্তুটো কেনেকৈ আহিছিল কি কৰিছিল আমি শুনা মতে দৌলত সাজিবলৈ বৰালি মাছ আৰু বৰা চাউল আৰু চূণ মিলোৱা কথাটোহে আমি জানো শুনা মতে এতিয়া সত্য নাই অসত্য আজিও প্ৰমাণ কৰি চোৱা নাই আৰু বৰালি মাছ পাবলৈও নাই এতিয়া আগৰ নিচিনাকৈ গতিকে প্ৰমাণ কৰিব পৰা হ'লে ভাল আছিলে যে আঠাতো কিমান হয় চিমেণ্টতকৈ আঠা বেছি হয় নেকি আৰু সম্ভৱ ছিমেণ্টৰ আঠাতকৈ বেছি হ'ব কাৰণ যিটো বস্তু আজি কিমান বছৰ বছৰ যদি হাজাৰ হাজাৰ বছৰ তথাপিও একেই গতিতে ৰৈ আছে কোনো তাত ক্ষতি হোৱা নাই সেইকাৰণে ভাবিছোঁ চিমেণ্টতকৈও সেই বৰালি মাছ আৰু বৰা চাউলৰ আঠাটো সকলোতকৈ বেছি আছিল সেই শক্তিৰ কাৰণে আজিও তেওঁ নতুনেই হৈ আছে কোনো তাত ক্ষতি কৰিবলৈ কাৰো শক্তি নাই আৰু সেয়েহে এই আমাৰ শিৱসাগৰ জিলাখনত যিকেইটা আগৰ পুৰণা ইতিবৃত্তি লৈ গোটেই জিলাখনেই উন্নত হৈ আছে আৰু পৱিত্ৰৰ এই জিলাত যি পৱিত্ৰ চাপ আজিও পৰি আছে এই হয়তো সতী যিগৰাকী সতী নিজৰ স্বামীৰ নাম আছে তেওঁৰ মৃত্যুবৰণ কৰি গ'লগে তথাপি স্বামী নাম তেওঁ নক'লে ক'ত আছে গদাধৰ ক'ত কোন আছে কিন্তু তেওঁ কোনোদিনেই প্ৰকাশ নকৰিলে নিজৰ মৃত্যুবৰণ কৰিলে স্বামীৰ ভক্তিৰ বলত স্বামী পতি ভক্তি আছিল সেয়েহে তেওঁৰ কোনোদিনেই চাওদাংক এই কথাষাৰ নকলে আৰু চাওদাঙেও তেওঁক গৰম তেল আৰু কিমান গৰম পানী দি তেওঁৰ একো চিন মানে স্বৰূপে ৰূপৰপৰা মানে বিচলিত হৈ গ'ল আৰু গদাধৰ আহিও তেওঁক কৈছিলে তুমি সতী জয়মতী কৈ দিয়া ক'ত আছে ক'ত নাই কিন্তু তেওঁ স্বামীৰ পতি ভক্তি দেখুৱাই সেই সতী জয়মতী আজি জীয়াই আছে আৰু ভৱিষ্যতেও তেওঁৰ সহস্ৰ সহস্ৰ বছৰ কোটি কোটি বছৰ তেওঁ জীয়াই থাকিব এই পৃথিৱীৰ যেতিয়ালৈকে থাকে চন্দ্ৰ সূৰ্য তেওঁও জীয়াই থাকিব বুলি আমাৰ মনৰ ভাৱ আৰু এই মনে ভাৱতেই আমাৰ সমস্তখিনি সৌৰজগতটো তেওঁৰ বিৰাজমান হৈ থাকক আৰু হ'ল